অঁ অঁ হয় হয় কওক বাৰু কি সহায় কৰিব পাৰোঁ আপোনাক কি মাংস লাগছিলে বাৰু আপোনাক গাহৰি মাংস নহ্ কেইটামান বজাত লাগিছিলে বাৰু ডেলিভাৰী কিমান দূৰত আকৌ কিমান ল'ব আপুনি অঁ আচ্ছা এতিয়া দিব পৰা হ'ব আপুনি এড্ৰেছটো যদি ভালদৰে দিয়ে হা হা আমিতো বৰ্তমান কিমান গাহৰি কৈছিলে নহ্ অঁ গাহৰিটো চাৰিশ পঞ্চাছ ল'ম আৰু কি অঁ একদম ভাল ক'বই নালাগে আমি এনেই যিটি মাংখন নানোঁ অঁ দিব পৰা যাব কিন্তু এটা এক্সট্ৰা চাৰ্ এক্সট্ৰা চাৰ্জ ল'ম বাৰু তাৰ বাবে এক্সট্ৰা চাৰ্জটো আপুনি এতিয়া কিমান দূৰত দিয়ে আকৌ লোকেশ্য়ন অঁ ঘিলা পুখুৰীমানত হ'লেতো এক্সট্ৰা চাৰ্জ পঞ্চাছ টকামান লাগিব অঁ আপুনি আধা ঘণ্টাৰ ভিতৰত পাই যাব অঁ আপুনি গেলা বুলি ক'লে নহ্ অঁ পৰা যাব আধা ঘণ্টামানত অঁ অঁ আপোনাক হেৰি পিচ সৰু লাগিবনে অঁ আচ্ছা ঠিক আছে আপুনি লকেশ্য়নটো হোৱাটছএপত পঠিয়াই দিব অঁ অঁ অঁ অঁ থেংক ইউ